লখিমপুৰ জিলাৰ মূল খেতি হৈছে ধান মাহ সৰিয়হ আলু খেতি তিল আদিবোৰ কেইবাজনো মানুহে একেলগ হৈ একেলগে কিছুমান মাটি লৈ তাতে সৰিয়হ খেতি কৰি সৰিয়হ খেতিৰ পৰা বিভিন্ন ধৰণে লাভৱান হ'ব পাৰে সকলোৱে মিলি একেলগে সৰিয়হ খেতি কৰাৰ পিছত সৰিয়হ পুলি ডাঙৰ হোৱাৰ পৰা আৰম্ভ কৰি সৰিয়হৰ পুলি পাচলি হিচাপেও ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰে ইয়াৰ পিছত সৰিয়হখিনি ডাঙৰ হৈ তুলি গুটি ওলিয়াই গুটিখিনি বজাৰত বিক্ৰী কৰিও তেওঁলোকে আৰ্থিকভাৱে লাভৱান হ'ব পাৰে ইয়াৰ ওপৰিও সৰিয়হৰ তেল পেৰিও বজাৰত মিঠাতেল বিক্ৰী কৰে ইয়াৰ পাছতে ক'বলৈ হ'লে আলু খেতি আলু খতিও লখিমপুৰ জিলাত প্ৰায় সংখ্যক মানুহে প্ৰচুৰ পৰিমাণে কৰে আলু খেতি বজাৰত বিক্ৰী কৰি বিভিন্ন প্ৰক্ৰিয়াৰে আলু খেতি কৰি বজাৰত বিক্ৰী কৰি আলু খেতিৰ পৰাও অৰ্থ উপাৰ্জন কৰিব পৰে আৰু প্ৰায়খিনি মানুহেই ধান খেতিৰ ওপৰতেই জীৱিকা নিৰ্বাহ কৰি আছে ধান খেতি কৰি ধান খেতি নিজেই ঘৰত খোৱাৰ ওপৰিও ধান বিক্ৰী কৰিও বহুত টকা উপাৰ্জন কৰিব পাৰে গাঁৱৰ ৰাইজে একতিত একত্ৰিত হৈ ন খোৱাৰ পাছতহে সকলোৱে ঘৰে ঘৰে ন ধানৰ ভাত খাবলৈ আমাৰ লখিমপুৰ জিলাৰ মানুহে প্ৰায় আৰম্ভ কৰে আৰু ইয়াৰ পাছতে তিল খেতি কৰে তিল খেতি লখিমপুৰ জিলাৰ মানুহে প্ৰায়ে কৰে তিল খেতি মাঘৰ বিহুৰ আগে আগেই তুলিবৰ হয় তিল তুলি তিল বজাৰত বিক্ৰি কৰিও প্ৰায় মানুহে টকা উপাৰ্জন কৰে আৰু তিল খেতি নকৰাজনৰ ঘৰতো বিহুৰ সময়ত যিসকলে বেছিকৈ কৰে এমুঠি দিবলৈ চেষ্টা কৰে আৰু সকলোৱেই সেই তিলেৰেই বিহুৰ পিঠা পনা সকলোৱে বনায় এনেদৰেই আমাৰ লখিমপুৰ জিলাৰ মানুহে খেতিৰ ওপৰতে নিৰ্ভৰ কৰে